কেতিয়াবা ফে'চবুক টুইটাৰ ইনষ্টাগ্ৰামৰ দৰে সমাজ ব্যৱহাৰ কৰিছেনে কৰিছোঁ আৰু ইয়াত মই বেছিকৈ ইনষ্টাগ্ৰাম চলাইছোঁ আপোনাৰ মই বিভিন্ন ঠাইত ফটো উঠি নিজৰ ফটোখিনি প'ষ্ট কৰিছোঁ মই ইয়াত সিমান সময় খৰচ নকৰোঁ তথাপি দছ পোন্ধৰ মিনিটমান খৰচ কৰোঁ মই আপোনাৰ ভালপোৱা কথাবোৰ হ'ল বহুতো নজনা কথা শিকিব পাৰি আৰু বেয়া প পোৱা কথাটো হ'ল যে বিভিন্ন ধৰণৰ বস্তু আপোনাৰ ছ'চিয়েল মেডিয়াত দেখুৱা হয় সেইখিনি দেখুৱা পৰাপক্ষত নালাগে